জীৱ জন্তুবোৰ নিয়মিত স্বাস্থ্য পৰীক্ষা কৰা হয় কৰা হয় আৰু গৰুবিলাক আমি ভালকৈ এৰাল দিবলগীয়া হয় যদি এৰাল চিঙি গৰু বেলেগৰ ধান খাই পেটৰ অসুবিধা হয় সেই গতিকেলৈ আমি গৰুবিলাক ভালকৈ বান্ধো আৰু দিনটোত তিনিবাৰকৈ চাব যাওঁ বা কেতিয়াবা পানী খুৱাওঁগৈ আৰু গোহালী আমি চফাকৈ ৰাখি থওঁ গোবৰবিলাক ভাল এঠাইত বা জেগাত পেলাওঁগৈ চাফ চিকুণ কৰি ৰাখোঁ যাতে বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ নহয় আৰু ছাগলীবিলাকো যেতিয়া ছাগলীবিলাকো আমি ভালকৈ এৰাল দিওঁ যাতে লোকৰ বাৰীত গৈ কিবা বস্তু নাখায় যাতে পেটৰ কোনো অসুবিধা নহয় যদি কেনেবাকৈও অসুবিধা হয় আমি পশু পশু স্বাস্থ্যৰ তাৰপৰা আমি মেডিচিন আনি সিহঁতক কেনেকৈ খোৱাব লাগে নিয়মিত খোৱা খোৱা আৰু হাঁহ কুকুৰাাবিলাক যদি বেমাৰ হয় তেতিয়া আমি আমিও পশুৰ মেডিকেলৰ পৰাই আনি সিহঁতক মেডিচিন দিওঁ আৰু ভালকৈ জেগাত ৰাখোঁ যাতে যাতে বেলেগ এটা জেগাত আকৌ বেলেগ এটা হাঁহৰ লগত এজনী হাঁহ যদি বেমাৰ হয় আকৌ এটা হাঁহলৈ বিয়পি নাযায় বুলি তাক এক্সট্ৰাকৈ বান্ধি ৰাখোঁ বান্ধি ৰাখোঁ আৰু চাফ চিকুণ কৰি ৰাখোঁ